ইটালীয়ান মেক্সিকান চাইনিজ ভাৰতীয় খাদ্যৰ ভিতৰত মোৰ প্ৰিয় খাদ্য হ'ল ভাৰতীয় খাদ্য মই নিৰামিষ খাদ্য খাই ভাল পাওঁ মই আমিষ খাদ্য বেয়া পাওঁ সেইকাৰণে আমাৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্ট সেই ৰেষ্টুৰেণ্টখনৰ নাম হ'ল স্কাইশ্বিপ তাত আমিষ আৰু নিৰামিষ দুয়োটাই পোৱা যায় মই নিৰামিষ খাদ্য প্ৰায় অৰ্ডাৰ কৰোঁ নিৰামিষ খাদ্যৰ ভিতৰত ভাত দাইল ভাজি তাৰপিছত ৰুটি তাৰ লগত ধৰক পাপৰ আচাৰ চাটনি আৰু নিৰামিষ খাদ্য বহুত থাকে সেইবোৰ তাৰপৰা মই অৰ্ডাৰ কৰোঁ আপোনালোকেও অৰ্ডাৰ কৰি চাবচোন আপোনালোকৰ কেনেকুৱা লাগে মোক জনাব মোৰ কেতিয়াবা বন্ধু বান্ধৱবো থাকে তেওঁলোকলো কওঁ আপোনালোকে স্কাইশ্বিপ হোটেলখনৰপৰা যাতে অৰ্ডাৰ কৰি চাব কেনেকুৱা লাগে মোক জনাব তাহাঁতিও তেওঁ তাৰপৰাই অৰ্ডাৰ কৰে অৰ্ডাৰ কৰি আনি খাই মোক কয় এইখনৰপৰা ৰেষ্টুৰেণ্টৰপৰা আনি খাই মোৰ বহুত ভাল লাগে সেইকাৰণে ময়ো আনো প্ৰায় অৰ্ডাৰ কৰোঁ আৰু সেই ৰেষ্টুৰেণ্টখনৰপৰা আও এইবোৰ খাদ্যৰ ভিতৰত মোৰ প্ৰিয় খাদ্য হ'ল এই শাকৰ বহুত বিভিন্ন ধৰণৰ আঞ্জা বনাব পাৰি যেনে কচু আঞ্জা ঢেকীয়া আঞ্জা অমৰা শিলিখা সেইবিলাক সেইবোৰ হ'ল দৰব আঞ্জা আমলখি শিলিখাও এইবোৰ হ'ল দৰবৰ আঞ্জা এইবোৰ পেটৰ কাৰণে বহুত উপকাৰী সেইবোৰ খাই মই বৰ ভাল পাওঁ কচু পিটিকা খাই ভাল পাওঁ জ্বলা টেঙা দুয়োটাই মই খাই ভাল পাওঁ তাৰপিছত মানিমুনি আঞ্জা ভাল লাগে অমৰা আঞ্জা সেইকেইটাটো বহুত ভাল লাগে খাই আপোনালোকে খাই চাব দেই কেনেকুৱা লাগে জনাব আৰু কচু ঢেকীয়াটো ভালেই লাগে তাৰপাছত লাই পালেং লফা আৰু বিভিন্ন ধৰণৰ শাক মিলাই পেলাই আঞ্জা বনাই খাব পাৰি এই সেইটোক কয় আঠখৰীয়া আঞ্জা সেই আঠখৰীয়া আঞ্জাও খাব পাৰি ভাল লাগে আকৌ খাৰ খাৰ বনাই খাব পাৰি খাৰৰ আঞ্জা খাই বহুত ভাল লাগে আপোনালোকে খাই চাব কেনেকুৱা লাগে কি কথা মোক জনাব আলহী আহিলেও সেইবোৰ বনাই দিলে খাই বহুত ভাল পায় আৰু মই এইখিনিকে কৈছোঁ আৰু মই যিখন ৰেষ্টুৰেণ্টৰপৰা মই অৰ্ডাৰটো কৰিছিলোঁ সেই ৰেষ্টুৰেণ্টখনে যাতে মোক ঘৰত অৰ্ডাৰটো দি যায় মোৰ ঠিকনাটো হ'ল বৰপাত্ৰ দৌল কালুক গাঁও শিৱসাগৰ